দৰ্শক হিচাপে মই কৈছোঁ দৰ্শক হিচাপে এবাৰ মই গৈছিলোঁ আপোনাৰ বৰসাপাৰা ষ্টেডিয়ামত আই পি এল চাবলৈ ত' সেই আই পি এল চাওঁতে এটা মোৰ বহুত মানে মনত থকা এটা অভিজ্ঞতা মনত থকা মানে এটা বহুত জমনি বুলি ক'ব পাৰি এটা মনত থকা অভিজ্ঞতা আছিল মানে সেইবাৰ আপোনাৰ দুটা কোনোবা আই পি এল টিমৰ মাজত খেল হৈ আছিলে তো খেল হৈ থাকোঁতে কি হৈছিলে আপোনাৰ মাজত তাৰ মাজত মানে বৰসাপাৰা ষ্টেডিয়ামত লাইট অফ হৈ গৈছিলে প্ৰথমতে প্ৰথমবাৰ লাইটটো অফ হৈ ষ্টেডিয়াম গোটেই আন্ধাৰ হৈ গ'ল ত' তেতিয়া মোৰ লগৰবোৰে ফোন কৰিছিলে গম পাইছে যে মই ষ্টেডিয়ামত আছোঁ বুলি ত' সুধিছে খেল কেলে ৰখি গ'ল ঘপকৈ তেতিয়া মই সিহঁতক কৈছোঁ সেইটো গ'ল লাইট অফ হৈ গ'ল তাৰপিছত আৰু এটা জমনি বস্তু হ'ল তাত এডাল সাপ ওলালে ফিল্ডৰ মাজত তো সেই সাপডালৰ কাৰণে মানে চবেই আকৌ খেল ৰখি গ'ল ত' সবেই ভাবিছে খেল কেলে ৰখি গ'ল তাৰপিছত কেমেৰা জুম কৰি দেখিছে তাত এডাল সাপ ওলাই আছে ফিল্ডৰ মাজত তো সেইটোৱে মোৰ চবতকৈ স্মৰণীয় মানে কেতিয়া পাহৰি যাব নোৱাৰা এটা অভিজ্ঞতা আই পি এল চাই পিনে তো সেইটোৱে